ন লাখ ষাঠি হাজাৰ তিনিশ বিছ আঠ লাখ সাত হাজাৰ চাৰিশ পাঁচ ছয় লাখ তিনি হাজাৰ সাতশ বিছ চাৰিশ বিছ তিন লাখ আশী হাজাৰ তিনিশ চল্লিছ